জ্যোতি বিজ্ঞানসমূহে বহু ধৰণৰ আৱিষ্কাৰ কৰিছে যেনে ৰকেটবিলাক স্পেচুটবিলাক আৰু অৰ্বিটাৰ মাছ অৰ্বিটাৰবিলাক ইহ এইবিলাকে আমাৰ বহুত ধৰণৰ সহায় কৰে কাৰণ স্পেচত যাব হ'বলৈ হ'লে আমাক এটা ৰকেট লাগিব ত' এই ৰকেটটোৰ জৰিয়তে আমি স্পেচত যাব পাৰিম আৰু স্পেচ বিলা স্পেচটো কেনেধৰণৰ আমি এইটো জানিব পাৰিম আৰু অৰবিটাৰবিলাকে আমি জানিব পাৰিম যে গ্ৰহটোত বতৰ কেনেকুৱা ক্লাইমেট এইবিলাক বিষয়ে আমি জানিব পাৰিম কাৰণ আমি যিমান ভাবোঁ আমাৰ আউটাৰ স্পেচখন সেনেকুৱা নহয় বহুত বহুত বেলেগ আমাৰ ইয়াৰ পৃথিৱীখনতকৈ বহুত বেলেগ তাত কিছু তা আৰু এইটো এইটো জানো যে আমি তাত একো অক্সিজেন নাই তাত তাত বেলেগ তাত মানে এখন স্পেচটো আছে মানে এটা এমটি স্পেচ তাত কোনো ধৰণৰ অক্সিজেন নাই লাইক একো অক্সিজেন বুলিবলে মানে একো ধৰণৰ গেছ নাই ত' যদি আপুনি উইডাউট মানে স্পেচ স্পেচ শ্বুুট যদি আপুনি নিপিন্ধাকৈ যায় ত' আপুনি তাত একমিনিটো জীয়াই নাথাকে আপোনাৰ শৰীৰটো ডাইৰেক্ট ব'মৰ দৰে ডাইক ব্লাষ্ট হৈ যাব কাৰণ আমাৰ শৰীৰত অক্সিজেন আছে আৰু স্পেচখন হৈছে এটা মানে খালী জেগা তাত কোনো ধৰণৰ গেছ নাই ত' আপোনাৰ শৰীৰত থকা অক্সিজেনটো বাহিৰলৈ ওলাই যাবলৈ চেষ্টা কৰে ত' যেতিয়া আমি যদি স্পেচত যাওঁ আমি বিশ্বব্ৰহ্মাণ্ডখনত ত' যেতিয়া আমি যাওঁ আমাৰ শৰীৰৰ পৰা অক্সিজেনটো ওলাই যাবলৈ চেষ্টা কৰিব আৰু এই অক্সিজেনটো ওলাই গ'লে আমি এটা ব'মৰ দৰে ফুটি থাকিব পাৰোঁ ত' এনেকৈ হ'লে আমি জীয়াই থাকিব নোৱাৰোঁ সেইকাৰণে আমাক স্পেচটোত লাগিবই বিশ্ব ব্ৰহ্মাণ্ডখনত যাবলৈ হ'লে আৰু অবিটাৰ মিচনটোৱে যে ক'লোঁৱে গ্ৰহএখনত গ্ৰহটোত কেনেকুৱা ক্লাইমেট হয় এইবিলাক এইবিলাক আমাক জনায় কাৰণ কাৰণ আমি ডাইৰেক্টলি এটা গ্ৰহত যাব নোৱাৰোঁ আৰু এই গ্ৰহটোত ক্লাইমেটটো কেনেকুৱা আমি সেইটোও নাজানো ত' সেইটো কাৰণে আমি যাবলৈ হ'লে স্পেচ শ্বুুট লাগিবই আৰু অৰ্বিটাৰটোৰ জৰিয়তে আমি জানিব পাৰোঁ আৰু সেই সেই জান জনাৰ পাছত আমি কেনেকৈ যাব পাৰোঁ এইটো বিষয়ে কৰে আমি ছাইণ্টিষ্টবিলাকক জনাই আৰু আমাক আৱিষ্কাৰ বেলেগ বেলেগ ধৰণৰ স্পেচ শ্বুট আৱিষ্কাৰ কৰি দিব আৰু আমি তাৰপিছত গ্ৰহটোত যাব পাৰিম আৰু ৰকেটৰ জৰিয়তে যা যাব পাৰিম কাৰণ আমি যদি স্পেচত যাবলৈ হয় আমি ৰকেটে লাগিব কাৰণ ৰকেটটো আমাৰ নৰ্মেল বাহনৰ দৰে নহয় আৰু এই বাহনৰ জৰিয়তে আমি বিশ্বপ্ৰহ্মাণ্ডত ঘূৰিব পাৰিম যাব পাৰি আৰু সেয়াই বহুত ধৰণৰ আৱিষ্কাৰ কৰিছে উল্লেখনীয় ত' এইবিলাক ক'বলৈ হ'লে মানে আমাক মই ক'ব নোৱাৰিম কাৰণ বহুত ধৰণৰ আৱিষ্কাৰ কৰিছে আৰু এই আৱিষ্কাৰসমূহ আম আমাৰ কাৰণে বহু উল্লেখণীয় কাৰণ স্পেচৰ কথা ভাবিবলৈ গ'লে মানে এই কেতিয়াও শেষ নহয় কাৰণ বিশ্বব্ৰক্ষ্মাণ্ডখন বহুত ডাঙৰ আৰু ই আৰু ইয়াৰ কথা জানিবলৈ সকলো আগ্ৰহী থাকে ত' আমাৰ জ্যোতিষ বিজ্ঞানৰ জ্যোতিষ বিজ্ঞানৰ ক্ষেত্ৰত ত বিজ্ঞানীবিলাকে বহু ধৰণৰ উল্লেখীয় আৱিষ্কাৰ কৰি গৈছে আৰু এই আৱিষ্কাৰৰ জৰিয়তে আমি ইমানখিনি যিমানখিনি এতিয়া আমি গম পাইছোঁ সে এই আৱিষ্কাৰ বলতহে আমি গম পাইছোঁ ত' আৱিষ্কাৰসমূহ যাতে ইয়াতকৈ আৰু হওক ভৱিষ্যতত এয়াই আমি আশা কৰিছোঁ কাৰণ বিশ্বব্ৰক্ষ্মাণ্ডখনৰ কথা জানিবলৈ সকলো সকলো আকৰ্ষণ হৈ থাকে